হেল্ল' হেল্ল' মই এই অঁ কওকচোন অঁ মই তেওঁৰ ঘৈণীয়েকে কৈ আছোঁ অঁ আজিকালি মইহে বেচোঁ শাক পাচলি অঁ মইতো এতিয়া বৰ্তমান মই বৰ্তমান এতিয়া হাটত আছোঁ বুজিছে আপোনাক কেতিয়ালৈ লাগে বস্তু নাই আপুনি আজি আহি যাওক বুজিছে আজি বহুত ভাল ভাল বস্তু আহিছে আপোনাৰ কি কি কিমান কিমানকে লাগে বস্তু অঁ আচ্ছা মোৰ তাত বিয়াৰ পাচলি চব আছে মোৰ বিয়াৰ পাচলি আপুনি নেমু পাব মোৰ তাত তাৰপিছত বন্ধাকবি আছে জিকা চিকা আছে সেইবিলাক বস্তু চব আছে

ঠিক আছে মই আপোনাক যোগাৰ কৰি দিম বাৰু আপুনি সেইবিলাক কথা নাই কি লাগিব আপোনাক কৈ দিয়ক আকৌ এবাৰ এবাৰ

অঁ ৰ'ব ৰ'ব বাইদেউ মই লিখি লও ৰ'ব ৰ'ব এটা এটাকে কওকচোন মই লিখি লও অঁ কওক আলু অঁ তাৰপিছত গাজৰ অঁ তাৰপিছত বন্ধাকবি অঁ তাৰপিছত অঁ অঁ ফুলকবি অঁ ফ্ৰেচ পাই যাব সেইবিলাক আপুনি বাইদেউ চিন্তাই নকৰিব মই অনাই দিম নহয় আপোনাৰ পৰা কওক তাৰপিছত ফুলকবি নেমু আজি আজিয়েই পাব আপুনি আহিলে অলপ পিছত এতিয়া আজি পুৰা একদম ফ্ৰেচ ফ্ৰেচ নেমু আহিছে অঁ বিলাহী অঁ ঠিক আছে ঠিক আছে আপুনি ইমান চিন্তা নকৰিবই নালাগে বাইদেউ আপুনি পাই যাব ভাল ভাল বিলাহী অঁ ঠিক আছে জলকীয়া অঁ জলকীয়া ঠিক ঠিক আছে এইখিনিয়েই বস্তু ন ঠিক আছে বাইদেউ মই অৰ্ডাৰ দি দিম আপুনি এটা কাম কৰক অলপ পিছত আপুনি আহক আহি পেলাই যোনখিনি এভেইলেব'ল আছে সেইখিনি লৈ যাওক আৰু কালি আপুনি এইবিলাক বস্তু পাই যাব একদম ফ্ৰেছ টাজা বস্তু পাই যাব অঁ অঁ ঠিক আছে ঠিক আছে আপুনি এইবিলাক চিন্তা কৰিব নালাগে আপোনাৰ পুৰণা কাষ্টমাৰ ন' আমাৰ এওঁৰ কাষ্টমাৰ মই কিয় দাম বেছি ল'ম বাৰু আহিব আপুনি অঁ অঁ অঁ ঠিক আছে দিয়ক মিলাই দিম হ'ব দেই বাইদেউ ৰাখিছোঁ আহক আহক আপুনি